হেল্ল

এই মাংস আছেনে কোনটো কিমান দাম জানো কি কি মাংস আছে কোনটো কিমান দাম হে হাঁহৰ অলপ লাগিছিলে কিমান দাম হাঁহৰ ছশ টকা ন কিয়া কিয়া হেৰি কটা কেতিয়া কিমান টাইমত কটা সেইটো ৰাতিপুৱা ন লগা লগ অঁ মোক তিনি কেজি মান লাগিছিলে অঁ আজিয়ে লাগে অঁ সাতটা মানত যাম আৰু